হেল্ল' অঁ ছাৰ মই এই অবিনাশ ঠাকুৰীয়াই কৈছিলোঁ চিনি পাছেনে বাৰু সেইদিনাখনি যে আপোনালোকৰ এই গৈছিলোঁ মিটিঙত অঁ মই এই ছাৰ আপুনি বৰ্তমান ফ্ৰী আছেনে

অঁ মানে ছাৰ এই আমাৰ মানে এই ৰাস্তাটো যে বনাবলৈ এখন চুক্তি কৰা হৈছিলে আমাৰ এই আমগুৰি অঁ ছাৰ মানে তাতেই যে আমি কনষ্ট্ৰাকশ্যনৰ কামটো এটা কৰা হেৰি কৰা হৈছিলে তাৰেই কথা হ'লে মানে ফোন কৰিছিলোঁ মানে আপোনাৰ এই আমাৰ ৰাস্তা অসুবিধা মানে ছাৰ আমাৰ ৰাস্তাৰ কাম যোনটো হ'ব লাগিছিলে আপ এনেইতো আপুনি বৰ্তমান কোৱামতে আমাৰ যোৱা তিনি তাৰিখৰ পৰা কাৰ কামটো আৰম্ভ হ'বলগীয়া আছিলে কিন্তু বৰ্তমান এতিয়ালৈকে যে কামটো আৰম্ভ হোৱা নাই মানে ছাৰ ইয়াত শিল বালি সেইখিনি কিনাৰতে পেলাই থোৱা হ'ল সেইখিনি কাম তেওঁলোকে কৰাটো কৰিলে কিন্তু মানে যোনটো ৰাস্তা বনোৱা প্ৰচেছ তেওঁলোকে আৰম্ভ কৰাই নাই আজিলেকে মানে মই চেহেৰাই দেখি পোৱা নাই তেওঁলোকে তেওঁ আজিলৈকে আৰম্ভই কৰা নাই তেওঁলোকে সেইকাৰণে মানে তাকে সোধোঁ বুলি ভাবিলোঁ আপুনি এপ্ৰোভেল কৰিছিলেনে নাই কৰা বৰ্তমানলৈকে অঁ অঁ অঁ অঁ অঁ আপোনালোকৰ পি এজনে জানিব চাগে পি এজনক সুধি চাওক পাৰ্চনেল এছিচটেন্ট অঁ তেওঁ বিজি আছে চাগে অঁ অঁ ছাৰ পাৰিলে আমাৰ এই ৰাস্তা কামটোৰ বিষয়ে অলপ চাবচোন আমগুৰি আমাৰ ৰাইটাং স্কুলৰ ওচৰত অঁ হয় আপোনাৰ দুই কিলোমিটাৰ ৰাস্তা আহিছিলে বৰ্তমান অঁ অঁ অঁ ঠিক আছে বাৰু ছাৰ আপুনি অলপ চকু দিবচোন অঁ অঁ অঁ ঠিক আছে দিয়ক ছাৰ ধন্যবাদ অঁ অঁ